অসমখন উজনি আৰু নামনিক ভাগ হয় তাৰ উপৰিও মধ্য অসম বুলি ক'লে কেইখনমান জিলা আছে উজনি কথিত ভাষাটো লিখিত ৰূপত কোৱা হয় মানে ডিব্ৰুগড় যোৰহাট ধেমাজি গোলাঘাট এইবোৰ উজনি জেগা কিন্তু নামনি যেনে নলবাৰী বৰপেটা কামৰূপ ৰঙিয়া বাইহাটা এই জেগাবোৰত যিবোৰ ভাষা কয় তাৰ মানুহবোৰে অলপ জিভা পাক খোৱা কথা কয় সিহঁতে মানে সিহঁতে কম শব্দতে বহু কথা কৈ দিয়ে যেনে ঐ বাপা আপি মানে ছোৱালী চোলাটো জিকছে মানে চোলাটো তিতিছে ঘোমাই থাক মানে শুই থাক চুলি পকছি মানে চুলিখিনি পকিছে বুজিছে এনেকুৱা হয় হয় সিহঁতৰ কথাবোৰ এতিয়া এটা এতিয়া এই ঠাইবোৰত এনেকুৱা কথাবোৰ কয় এতিয়া এই এই ঠাইবোৰত এনেকুৱা কথাবোৰ কয় গতিকে এইবোৰ সেই অঞ্চলটোৰ উপভাষা বুলি মই গণ্য কৰোঁ কিন্তু আমাৰ উজনি বা মধ্য অসম যেনে নগাঁও তেজপুৰ এইবোৰ জেগাত যি ভাষা কয় সেইবোৰ আমি লিখিত ৰূপত কিতাপ পেপাৰত পাওঁ আৰু এই ভাষা গোটেই অসমখনে মানি লৈছে বাবে ইয়াক মান্য ভাষা বুলি গণ্য কৰি কৰিব পাৰোঁ আৰু